খেল খেলাটো আমাৰ স্বাস্থ্যৰ বাবে বহুত প্ৰয়োজনীয় খেল খেলিলে আমাৰ স্বাস্থ্য ভালে থকাৰ লগতে আমাৰ আমাৰ মন মগজো পৰিষ্কাৰ হৈ থাকে খেল খেলি আমি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ পৰা মুক্তি লাভ কৰিব পাৰোঁ খেল বিভিন্ন ধৰণৰ খেলৰ ভিতৰত মোৰ এটা প্ৰিয় খেল হৈছে দৌৰ দৌৰ এশ মিটাৰ দুশ মিটাৰ চাৰিশ মিটাৰ আঠশ মিটাৰ ষোল্লশ মিটাৰ বিভিন্ন বহুতো খেল খেলি মই পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ খেলৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ পথ পাবলৈও সক্ষম হওঁ চীমা ডাঠে দাসে দৌৰ খেল খেলি বিভিন্ন ধৰণৰ পথ পাবলৈ সক্ষম হৈছ হৈছে আৰু মই খেলি ভালপোৱা বিভিন্ন ধৰণৰ খেলসমূহৰ ভিতৰত হৈছে কাবাডী মিউজিক চেয়াৰ বেডমিণ্টন হেণ্ডবল এই সকলোবোৰ খেল খেলিয়ে মই বহুত ভাল পাওঁ আৰু এইবোৰ খেল খেলি মই সৰুতে বহুতো পুৰস্কাৰ পাবলৈও সক্ষম হৈছোঁ

সেইবাবে মই কওঁ যে খেল হৈছে খেল আমাৰ স্বাস্থ্যৰ বাবে বহুত প্ৰয়োজনীয়